ফটোগ্ৰাফী এক হ'বি হিচাপে অব্যাহত ৰাখিব পাৰি বহু মানুহে ফটো উঠাতকৈ ফটো নিজে উঠাতকৈ উঠাই ভালপায় যেনে প্ৰাকৃতিক দৃশ্যৰে হওঁক নাইবা ফুল গছ বননি আদিৰ ফটো উঠাই ভালপায় তেনেক্ষেত্ৰত ফটোগ্ৰাফী হবি হিচাপে ল'ব পাৰি আৰু আজিকালি যিহেতু ফটোগ্ৰাফাৰ বা এনেকুৱা ফটোগ্ৰাফীৰ বজাৰত ডিমাণ্ড অতিকৈ বেছি ধৰক আজিকালি মেটাৰনিটি চুট কৰাৰ পৰা আৰম্ভ কৰি প্ৰি ৱেডিঙৰ পৰা ৱেডিং চুটলৈকে বিভিন্ন ধৰণৰ এনেকুৱা ফটোগ্ৰাফীৰ ফটোগ্ৰাফী কৰা হয় আৰু ফটোগ্ৰাফাৰবিলাকৰো বিভিন্ন ধৰণৰ এনেকুৱা চুটবিলাক কৰি নিজৰ প্ৰফেছন বুলি যিটো কোৱা হয় প্ৰফেচনেল ফটোগ্ৰাফাৰবিলাকে অতি ভাল উপাৰ্জন কৰিবলৈ সক্ষম হয় সেই সেইহিচাপে ফটোগ্ৰাফিক হবি আৰু পেছা দুয়োটা কৰাতেই মই ভাবোঁ অতিকে লাভজনক